আমাৰ এটা মানে কুকুৰ আছে কুকুৰটোৰ মান নামতো টুকু একেবাৰে সৰুৰ পৰাই ৰাখিছিলোঁ তাৰ জন্মৰ প্ৰায় একমাহমানৰ পৰাই আমি ৰাখিছিলোঁ জন্মৰ একমাহমানৰ পিছত আনাৰ পিছত তাক আমি চেৰেলেক গুলি খুৱাইছিলোঁ চেৰেলেকৰ পিছত গাখীৰ মানে প্লেটত গাখীৰ গৰু গাখীৰ দি দিওঁ গৰু গাখীৰটো সি চেলেকি খায় সেনেকৈ দিছিলোঁ বহুত দিনলৈকে যেতিয়ালৈকে সি খাব পৰা হোৱা নাই তেতিয়ালৈকে আমি চেৰেলেক গাখীৰ বিস্কুট ভিজাই দিওঁ গাখীৰ মানুহে আমি সৰু বাচ্ছাক যেনেকৈ খুৱাওঁ মানে সেনেকৈ তাক খুৱাইছিলোঁ খুৱাওঁতে অকণমানে ক্ৰমে ক্ৰমে ডাঙৰ হৈ আহিল এতিয়া সেই ভাত খাব যেতিয়া পাৰা হ'ল সি আকৌ গাখীৰ ভাত আৰম্ভণিতে খাইছিলে গাখীৰ ভাত খায় আৰু কিবা এনেকৈ মাছৰ গুৰি চুৰি এনেকে চটিয়াই দিলে মানে সি খাই আৰু সেনে খাই ভাল পায় এতিয়ালৈকে মানে সি এই আমাৰ আছে এতিয়া এই এই মাজে মাজে মানে হেৰি কৰোঁ আমি ভাতৰ লগত এইয়া মুৰ্গীৰ ঠেং মানে বজাৰৰ পৰা মুৰ্গীৰ ঠেং কিনি আনোঁ সেইবিলাক ধুনীয়াকৈৈ চফা কৰি মুৰ্গীৰ ঠেঙৰ সেই নখ চখবিলাক কাটি পেলাই দিওঁ পেলাই টুকুৰা টুকুৰী কৰি পেলাই কুকাৰত কুকাৰতে চিটি মাৰি হুইছেল মাৰি তাৰ লগত চাউলো দিওঁ আকৌ চাউলো দি পেলাই একেলগে হোছেল মাৰি ঠাণ্ডা হ'লে সেনেকে তাক মানে খাব দিয়া যায় এগবেলা ৰাতিপুৱাৰ ভাগত তাক ৰুটি দিওঁ শুকান ৰুটি দিওঁ আৰু গাখীৰ দিওঁ আৰু দুপৰীয়াৰ ভাগত সেনেকে এই মানে হেৰি সেনকে মাংস মুৰ্গীৰ ঠেং সিজোৱা আৰু সেনেকৈ ভাত দিওঁ আৰু সন্ধিয়াও তাক এনেই সি আকৌ দাইল ভাত নাখায় দাইল একেবাৰে নাখায় আৰু মাছৰ গুৰি চটিয়াই সেনেকৈ ভাত বনাই সেইটো খায় সেনেকেই খায় এতিয়ালৈকে সি সেনেকৈ তাক আমি সপ্তাহত দুইদিনমান গা চা ধোৱাই দিওঁ সদায় নিদিওঁ কুকুৰক গা ধোৱাব নালাগে বুলি কয় দেখোন মানুহে এইকাৰণে আৰু হেৰি কৰোঁ ফণিয়াই মই চুলি তুলি এনেকৈ নোম আমাৰ কুকুৰৰ আকৌ নোম অলপমান দীঘল দীঘল মাজে মাজে তাৰ নোমটো সৰে নোমটো সৰিলে সেই ফনি দি মানে নোমটো আঁচুৰি দিওঁ তেতিয়া সি মানে আৰু চিকচিকীয়া হয় ধুনীয়া হয় তাৰ মুখখনো সৰু আৰু সি মানে হেৰি ভাল পায় এই কি কয় এয়া এইটো নাম কি এই কুকুৰৰ খাদ্যৰ নামতো মই পাহৰিলোঁ বাৰু কুকুৰৰ খাদ্য যিটো পেডিগ্ৰি পেডিগ্ৰি বুলি সেইটো আনি পেলাই তাক মাজে মাজে খোৱাওঁ আৰু সেইটো দিওঁ কেতিয়াবা শুদা ভাতটো সানি দিলে সি সেনেকেও খায় তাক মানে বস্তুটো আমি চেঞ্জ কৰি কৰি দিওঁ সদায় দুদিন যদি সি একেলগে মাংস ভাতে খালে বা কিবা মাছ ভাতেই খালে দুদিনৰ পিছত সি আকৌ নোখোৱা হয় আকৌ তাক বেলেগ এটা বস্তু চেঞ্জ কৰি দিব লাগে কেতিয়াবা গাখীৰ ভাত কেতিয়াবা দৈ ভাত কেতিয়াবা মাংস কেতিয়াবা মাছৰ গুৰি কেতিয়াবা পেডিগ্ৰি এনেকৈ দিওঁ আৰু আৰু সি কিন্তু অমাৱস্যা এটা আমি মন কৰিছোঁ কেতিয়াবা কেতিয়াবা সি একেবাৰে ভাত দিয়াৰ পিছতো নাখায় নাখাওঁতে আমি মন কৰোঁ কিয় সি ভাত আজি খোৱা নাই গাটো বেয়া নেকি শুই থাকে নেকি তেতিয়া সেনেকুৱাও নহয় তাৰপিছত কিছুমানে কোৱা শুনিলোঁ আৰু কিবা অমাৱস্যাত বা কিবাহত বোলে কুকুৰবিলাকে ভাত নাখায় এনেকৈ কেতিয়াবা সেনেকৈ নাখালে আমি চাওঁ আৰু হেৰি কিয় ভাত খোৱা নাই তেতিয়া কেলেণ্ডাৰ চালে কেতিয়াবা গম পাওঁ অমাৱস্যা তেতিয়া আমি গম পাওঁ আৰু সি ভাত নাখায় বা একো বস্তুৱে নাখায় তাৰপিছতে সেনেকৈ এতিয়ালৈকে কু আছে আৰু সি বেছিভাগ কিন্তু সি বইল চিকেন মানে মুৰ্গীৰ ঠেংটো আৰু ভাতটো সি খাই মানে বহুত ভাল পায় আৰু এই সেনেকেই দিয়া যায় আৰু গাখীৰ দিওঁ শুদা গাখীৰ চেলেকি খায় আৰু কুকুৰটোৱে সেনেকেই তাক আমি এতিয়ালৈকে ৰাখি আছোঁ সেনেকেই সেইটো খাদ্যয়েই খাই আৰু বেলেগ খাদ্য খাব লগা তাৰ বিশেষ নাই তাক অন্য আমি এৰি নিদিওঁ কিন্তু এৰি দিলে আকৌ বেলেগ বাহিৰা বস্তু খাব বুলি বাহিৰা বস্তু একো নিদিওঁ আৰু এই ঘৰৰ খাদ্যই দিওঁ এনেকৈ সেইয়াই খায় আৰু তাৰ বাহিৰে আৰু বেলেগ নিদিওঁ আৰু তাক